হয় আমাৰ পাৰিবাৰিক ৰেচিপি আছে যিটো আমাৰ প্ৰজন্মৰপৰা চলি আহিছে পায়স আমাৰ প্ৰজন্মৰপৰা চলি অহা হয় পায়সত সাধাৰণতে বা পায়স বনাবলৈ চাউল গাখীৰ আৰু চেনি ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰি পায়সৰ সোৱাদ বঢ়াবলৈ আমি বাদাম খিচমিচ আদিবোৰো আমি ব্যৱহাৰ কৰিব পাৰোঁ